সাত টকা আঠ টকাত বিকিব পাৰোঁ ছাগলী এজনী বিকিলেও আমি দুই হেজাৰ পঁচিছশ পাব পাৰোঁ সেইখিনি পইচাৰে আমি ঘৰ চলোৱাত সুবিধা হয় আৰু অভাৱ অনাটনবিলাক দূৰ হয়